অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱসায় কৰিবলৈ হ'লে প্ৰথমতে মূলধনৰ দৰকাৰ হয় বিভিন্ন ধৰণৰ ব্যৱসায় কৰিবলৈ যাওঁতে আমি প্ৰথমতে মূলধনৰ কথা চিন্তা কৰিব লাগিব আৰু মূলধন আমি কেনেবাকৈ মূলধন যোগাৰ কৰাৰ পাছত আমি যিবোৰ ব্যৱসায় এটা যিকোনো এটা ব্যৱসায়ৰ কাৰণে আমি যিটো কেঁচামাল আমি আহৰণ কৰিব লগা হয় কেঁচা কেঁচামালটো আমি আহৰণ কৰাৰ পাছত আৰু যেতিয়া আমি এডোখৰ ঠাইত আমি কেঁচামালখিনি ব্যৱসায়ৰ কাৰণে আমি আনোঁ তাৰপাছত সেই স্থানীয় মানুহখিনিয়ে সেই কেঁচামালখিনিৰ প্ৰতি কেনেধৰণৰ তেওঁলোকৰ ধাৰণা হয় আমি সেই কথাখিনি আগতীয়াকৈ আলোচনা কৰি লৈ তেনেকুৱা ধৰণৰ বস্তু আমি গোটাবলগীয়া হয় আৰু লগতে এতিয়া আমি সাধাৰণতে এটা কথাই আমি যদি এটা কথাই যদি আমি কওঁ যে আমি গাঁৱত পিঠাপনা যিটো পিঠাপনা আমি বনালোঁ আৰু বনোৱাৰ পাছত পিঠাপনা যিখিনি যেতিয়া আমি বনাই লওঁ বনাই লোৱাৰ পাছত আমি ব্যৱসায়ৰ বাবে তাক যদি আগবঢ়াই দিওঁ তাৰ কাৰণে আমি গাঁৱৰ অঞ্চলত পিঠাপনা সকলোৰে ঘৰতে বনায় আৰু সেই তাৰ কাৰণে আমি সেই পিঠাপনাটোৰ উচিত মূল্য আমি গাঁৱৰ ঠাইত গাঁৱৰ এলেকাত আমি পাবলৈ সক্ষম নহওঁ আৰু তেনেকৈ বিভিন্ন ধৰণৰ শাক পাচলিৰ কথাই যদি আমি ক'বলৈ যাওঁ শাক পাচলি যেনে আমি আলু মূলাৰ খেতি কৰোঁ আমি আলু খেতি কৰোঁ মূলাৰ খেতি কৰোঁ লগতে আমি শাকৰ যিখিনি আমি খেতি কৰোঁ লাই লফা পালেং ধনিয়া আমি যিবোৰ খেতি কৰোঁ জাতিলাও ৰঙালাও আমি বিভিন্ন ধৰণৰ যিবোৰ খেতি কৰোঁ সেই খেতিবিলাক গাঁও অঞ্চলবিলাকত যদি আমি সেইবিলাক বস্তু যদি আমি ব্যৱসায় হিচাপে লওঁ গাঁও অঞ্চলবিলাকত তেনেকুৱা বস্তু বিলাক প্ৰায় সকলো মানুহৰ ঘৰতে তেনেকুৱা বস্তুবিলাক গাঁও অঞ্চলৰ মানুহে উৎপাদন কৰে আৰু তাৰ বাবে আমি যদি সেই তেনেকুৱা ধৰণৰ বস্তুবোৰকেই আমি সামৰি আমি ব্যৱসায়ৰ হিচাপে আমি আগবঢ়াই দিওঁ তেতিয়া আমি লোকচানৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে আৰু লগতে লগতে এনে সমস্যাবোৰ আগত ৰাখি আমি কোনো ধৰণৰ ব্যৱসায়ত আমি সফলতা অৰ্জন কৰিব নোৱাৰোঁ আৰু বিভিন্ন ধৰণৰ আমি যদি কাপোৰৰ কথাই কওঁ কাপোৰৰ কথা ক'বলৈ যাওঁতে গাঁৱতো কাপোৰ গাঁৱৰ প্ৰতিঘৰ মানুহতেই কাপোৰ উৎপাদন কৰাৰ কিছুমান মেচিন আৰু কিছুমান তাঁতশাল থাকে তাৰ কাৰণে আমি যদি বিদেশী বনিয়াৰ পৰা যদি আমি কাপোৰ ক্ৰয় কৰি আনোঁ আৰু সেই কাপোৰবিলাক গাঁৱৰ মানুহে ক্ৰয় কৰিবলৈ সক্ষম নহয় যিহেতু তেওঁলোকৰ ঘৰতে কাপোৰ উৎপাদন কৰে সেইবাবে তেওঁলোকে বিদেশী কাপোৰ আদৰি ল'বলৈ টান পায় আৰু সেয়েহে সেয়েহে গাঁও অঞ্চলত তেনে ব্যৱসায় কৰিও মানুহে সফলতা অৰ্জন কৰিব নোৱাৰে লগতে আমি এতিয়াই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাই বিভিন্ন ঠাইত আমি যদি ব্যৱসায় কৰিবলৈ যাওঁ আমাৰ মূলধনৰ ক্ষেত্ৰত আমি সদায় পিছুৱাই আহিব লগা হয় আৰু সেই মূলধন এতিয়া আমি যিকোনো এটা ব্যৱসায় কৰিবলৈ গ'লে আমি যিহেতু মূলধনৰ কাৰণে আমি পিছুৱাই আহিব লগা হয় তাৰ কাৰণে আমি গ্ৰাম্য ভাৰতৰ ব্যৱসায় সমৰ্থন কৰা উচিত আৰু সেই সেইখিনি কৰিবলৈ যাওঁতে আমাক যদি চৰকাৰৰ ফালৰ পৰা আমাক যদি কিছুমান মূলধনৰ আমাক যদি সকাহ দিয়ে তেতিয়া আমি তেনে ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ পাৰিম আৰু লগতে আৰু এনেকুৱা কিছুমান আনুষংগিক কথা আছে যিবোৰৰ বাবে আমি যদি আমাক যদি প্ৰশিক্ষণ দিয়াৰ কিছুমান ব্যৱস্থা থাকে তেতিয়া আমি এনে গ্ৰাম্য ব্যৱসায়ত আমি সফলতা অৰ্জন কৰিবলৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম বুলি আমি ভাবোঁ আৰু লগতে লগতে তেনে সফলতাই আমাৰ নিবনুৱা সমস্যাৰো সমাধান কৰিব বুলি আমি ভাবোঁ